আগতে আমাৰ মানুহসকলে আমাৰ অঞ্চলৰ জনজাতীয় মানুহখিনিয়ে পানীয়বোৰ প্ৰস্তুত কৰিছিল যদিও আজিকালি সকলো শিক্ষিত হৈছে জনা বুজা হৈছে সেইবাবে এইবিলাক পানীয়বোৰ মানে প্ৰস্তুত কৰিবলৈ এৰি দিছে আৰু খোৱাটো প্ৰায়লোকে বন্ধই কৰিছে যিহেতু শিক্ষিতৰ হাৰ বাঢ়ি গৈছে সকলো জনা বুজা হৈ আৰু এই যে অপকাৰী পানীয়বোৰ যে অপকাৰী দেহাৰ বাবে ক্ষতিকাৰক সেই কথা জনা হ'ল আৰু আইন প্ৰশাসনেও এইবোৰ বাধা দিবলৈ ধৰিলে এই বিভিন্ন সমস্য়া দেখা দিয়াৰ বাবে পানীয়বোৰ আৰু প্ৰস্তুত নকৰা হ'ল